আমাৰ অঞ্চলৰ মানুহে সন্মুখীন হোৱা আটাইতকৈ সচৰাচৰ স্বাস্থ্যজনিত সমস্যাবোৰ হৈছে খাদ্যৰ সমস্যাৰ বাবে হোৱা পুষ্টিহীনতা বিশেষকৈ শিশুসকলৰ শিশু আজিৰ দিনত যি শাক পাচলিৰ পৰা মাছৰ পৰা মাংসলৈকে যিবোৰ খাদ্য খোৱা হয় সেই খাদ্যৰ পৰা উপকৃত নহয় বহুতো স্বাস্থ্য হানি হোৱাহে দেখি পোৱা যায় বিশেষকৈ শাক পাচলিবিলাক বজাৰৰ পৰা কিনি অনা সকলোতে সাৰ দিয়া হয় এনে কিছুমান বিষাক্ত মেডিচাইন তাত প্ৰয়োগ কৰা হয় যি পাচলিয়ে মানুহৰ শৰীৰৰ লিভাৰৰ পৰা ধৰি ব্লাডলৈকে তাত বেমাৰৰহে সৃষ্টি কৰে আমাৰ শিশুসকলে যিবোৰ খাদ্য পাব লাগিছিলে বয়সস্থসকলে কিছু আগৰ দিনৰ খাদ্য খায় যেনেকৈ গাখীৰ ঘৰত ওলোৱা গাখীৰ মাছ মাংস পুখুৰীত পোহা মাছ ঘৰত পোহা হাঁহ আদি খায় কিছু সুস্থ হৈ আছিলে কিন্তু বৰ্তমান সময়ত সেইখিনি নাইকীয়া হৈ গৈছে এটা পাচলি ঘৰত কৰিলেও সাৰ প্ৰয়োগ নকৰিলে সেইয়া নহয় বিশেষকৈ আমাৰ ঘৰতে এজোপা ৰঙালাও ৰুইছিলোঁ সেইজোপা অকল বৰলীয়াই বিন্ধি বিন্ধি শেষ কৰি দিয়ে তাত যদি আমি মেডিচাইন দিলোঁহেঁতেন হয়তো সেই বৰলীয়াটো মৰিলেহেঁতেন আমি পাচলি খাবলৈ বা ৰঙালাওটো খাবলৈ পালোঁহেঁতেন বৰ্তমানলৈকে এশৰো অধিক ৰঙালাও লাগিছে যদিও আমি এটাও এতিয়ালৈকে খাবলৈ পোৱা নাই আমি সেইটোকে পৰীক্ষা কৰিছোঁ চাওক আমাৰ ঘৰতে যদি আমি এটা লাও খাব নোৱাৰোঁ তেতিয়াহ'লে বজাৰত যিবোৰ বস্তু ওলাইছে সেই বস্তুখিনিত সাৰ প্ৰয়োগ নকৰাকৈ কেনেকৈ পাইছে যদি আমি সেই বস্তুবোৰ খোৱাৰ কাৰণে আমাৰ স্বাস্থ্য হানি হৈছে আৰু ল'ৰা ছোৱালীবিলাকে সেইবোৰ খোৱাৰ উপৰিও আজিকালি যি ফাষ্টফুড অনেক কিবা কিবি বস্তু খাইছে সেইবিলাকৰ পৰাও পুষ্টিহীনতাত ভুগিব লগীয়া হৈছে সংক্ৰামক ৰোগো বিশেষকৈ আমাৰ অঞ্চলত নাইকিয়া নহয় এ যেনে বসন্ত ৰোগ আৰু লগতে টিবি এনেকুৱা বেমাৰবিলাকো আমি দেখিবলৈ পাইছোঁ বিভিন্ন জ্বৰ কাহত ভুগি থকা শিশুসকলক পৰীক্ষা নিৰীক্ষা কৰি আমি এইবিলাক দেখা পোৱা গৈছে আৰু বসন্ত ৰোগটো এনেকুৱা হয় এ ধৰক এখন ঘৰত যদি এজনৰ ওলায় বাকিখিনিৰো হয় বা ওচৰ চুবুৰীয়ালৈকে হয় সেই সংক্ৰামক ৰোগ কিন্তু আমি দেখিব পাইছোঁ আমি এই এ এইবিলাকেই আমি সন্মুখীন হৈছোঁ বৰ্তমান আমাৰ ইমান প্ৰথমৰ পৰা এতিয়ালৈকে আমাৰ আমি যিমান বছৰ দেখি গৈছোঁ সেইবিলাকত আৰু ধৰক আ হাগনি মানে যিটো গ্ৰহণী বুলি কোৱা হয় তেজ গ্ৰহণী বা এনেকুৱা সেই সকলোখিনি আমি সংক্ৰামক ৰোগো দেখিবলৈ পাইছোঁ আৰু গতিকতে আমাৰ অঞ্চলত সন্মুখীন হোৱা আমি এই এই অসুখবিলাককে আমি বৰ্তমানলৈকে দেখিছোঁ আৰু সেই ৰোগখিনিৰ নিৰাময়ৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ অঞ্চলত এইবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰোঁ